মটৰচাইকেলত দীঘলীয়া যাত্ৰা কৰা সময়ত আমি নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ এটা কীটত ভৰাই আমি বাইকৰ লৈ লওঁ আৰু লগতে আমি নিজে হেলমেট আৰু ছেফটি গাৰ্ড আমাৰ ভৰিৰ আঁঠু আৰু যি সকলো জেগাত আমি ছেফটি গাৰ্ড লগাই লওঁ জাকেটোকে আদি কৰি যি হ'ল নিত্য সামগ্ৰী বস্তু প্ৰয়োজন বাইক চলাওঁতে সকলোবোৰ লগাই আমি এটা বেগ লওঁ সেই বেগত আমাৰ আৰু প্ৰয়োজনে যি সামগ্ৰী থাকে সেই আমি তাতে ভৰাই লওঁ আৰু তেনেদৰে আমি বাইকৰ যাত্ৰা আৰম্ভ কৰোঁ